অসমৰ অসমীয়া মানুহে তেওঁলোকৰ অতীজৰেপৰা চলি অহা কিছুমান সাংস্কৃতিক পৰম্পৰা উদযাপন তথা উদযাপন কৰে আৰু অতি আদৰেৰে ইয়াক পালন কৰে এগৰাকী অসমীয়া হিচাপে মই ক'ব বিচাৰো যে অসমীয়াৰ অতি আদৰৰ বাপতিসাহোন বিহু বিহুক অসমীয়াসকলে অতি আদৰেৰে ব্য়ৱহাৰ কৰে তদুপৰি অসমীয়াৰ থলুৱা ভাষা হৈছে অসমীয়া ভাষা আৰু অসমৰ প্ৰত্য়েক অসমীয়াই অসমীয়া ভাষা ক'ব পাৰে অৰ্থাৎ মানে ক'ব গ'লে অসমীয়া ভাষাটোক তেওঁলোকে নিজৰ ভাষা হিচাপে ব্য়ৱহাৰ কৰে অৱশ্য়ে কিছু কিছু গ্ৰাম্য অঞ্চলত এনেকুৱাও হোৱা দেখা যায় যে অসমীয়া মানুহে কেৱল নিজৰ ভাষাটোৰ বাহিৰে আন কোনো ভাষা ক'ব নোৱাৰে কিন্তু বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্য়াৰ উন্নতিকৰণৰ লগে লগে আৰু নগৰীকৰণ ব্য়ৱস্থাৰ সম্প্ৰসাৰিত হোৱাৰ লগে লগে অসমীয়া ভাষাটোৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস পাইছে আৰু উচ্চ শিক্ষাৰ বাবে বা নিজৰ উন্নত জীৱন যাপনৰ বাবে অসমৰপৰা মেধাৰ বৰ্হিগমণ হোৱাও দেখা যায় এনেবোৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু তথাপিও অসমৰ চহা গ্ৰাম্য় জীৱনৰ অসমীয়া লোকসকলৰ বাবে তেওঁলোকে কেতিয়াও নিজৰ ভাষাটো ত্য়াগ কৰা নাই অসমীয়া মানুহে সকলো কাৰ্যক্ষেত্ৰত অসমীয়া ভাষা ব্য়ৱহাৰ কৰে অৱশ্য়ে আজিকালি বিভিন্ন ক্ষেত্ৰত ইংৰাজী মাধ্য়মৰ বিদ্য়ালয় স্থাপন হৈছে যদিও বৰ্তমান সময়ত ইংৰাজী মাধ্য়মতকৈ অসমীয়া মাধ্য়মৰ শিক্ষানুষ্ঠানৰ সংখ্য়া বহুত বেছি হয় আৰু এইসমূহত সম্পূৰ্ণ অসমীয়াতে শিকোৱা হয় অসমীয়া মানুহে নিজৰ সংস্কৃতি বা আন সকলো ক্ষেত্ৰত অসমীয়া ভাষা ব্য়ৱহাৰ কৰিব পাৰে আৰু এগৰাকী অসমীয়া হিচাপে মই নিজৰ ভাষাটোক লৈ গৌৰৱ অনুভৱ কৰোঁ